বাইকিঙৰ ক্ষেত্ৰত সদায় মনত ৰখা কথাবোৰ হৈছে এনেধৰণৰ চলাবলৈ ধৰা বাইকখন চলোৱাৰ উপযোগী হৈ আছেনে নে নাই আৰু দ্বিতীয় কথা হ'ল বাইকৰ নথি পত্ৰ আৰু চালকৰ অনুজ্ঞাপত্ৰ সঠিক অৱস্থাত আছেনে নাই প্ৰথমে চাবলগীয়া কথাবোৰ হ'ল সুৰক্ষিত পোচাকৰ লগতে মোৰ হেলমেট মই হেলমেট পৰিধান কৰিছোঁনে নাই বাইকিঙৰ সময়ত নিৰ্ধাৰিত গতিবেগ চল্লিছ কিলোমিটাৰ হ'ব লাগে ট্ৰেফিক আইন সদায় মানি চলাতো নিতান্তই প্ৰয়োজনীয় বাইকিঙৰ সময়ত ম'বাইল ফোন ব্যৱহাৰ কৰাটো উচিত নহয় বাইকিঙৰ সময়ত মদ্যপান বা ধূমপান কৰাটো উচিত নহয় আৰু সাধাৰণতে মই বাইকিঙৰ সময়ত মোৰ বাইকৰ নথি পত্ৰ আৰু ট্ৰেফিক আইনৰ যিটো নিয়ম হেলমেট পৰিধান কৰোঁ আৰু মোৰ চালকৰ যি অনুজ্ঞাপত্ৰ অনুজ্ঞাপত্ৰও মই লগত ৰাখোঁ